হেল্ল' হয় এইকেইদিনতে যাম বুলি ভাবিছোঁ কাইলৈ বা পৰখিলৈ আপুনি যাব পাৰিবনে অঁ নটামান বজাত যাম কিহত যাবা অঁ ময়ো লগতে যাম আপুনি কিবা কিতাপ আনিবনে তাৰপৰা মই আসাম ইয়েৰ বুক জানানে নিয়োগ সাৰথি এ ডি আৰ ই গাইড বুক এইবিলাকেই আনিম বুলি ভাবিছোঁ অঁ আপুনিও লগতে আনিব পাৰিব অঁ অঁ পঢ়িছে নাই বাৰু অঁ অঁ এতিয়া এতিয়া মই এই এচাইনমেন্ট অলপ লিখি আছো কলেজৰেই হয় কওকচোন ভাত খালোঁ খালোঁ ভালেই আপুনি এতিয়া এড এৰিৰ কাৰণে প্ৰিপেৰেচন কৰি আছে নে অনলাইন কৰিলে অঁ অঁ হ'ব দিয়ক তেতিয়াহ'লে কাইলৈ লগ পাম কাইলৈ নটা বজাত আপুনি ওলাই থাকিব হ'ব দিয়ক হ'ব